যুৱ প্ৰজন্মৰ কৃষি বিষয়ে আপোনালোকৰ পৰামৰ্শ আমি বহুত সৰুৰ পৰা দেউতাৰ লগত পথাৰলৈ গৈছিলোঁ দেউতাই হাল লৈ যায় ৰাতিপুৱাই হাল লৈ যোৱাৰ পিছত আমি আকৌ চাহ লৈ যাওঁ ইস্কুল মানে স্কুলত যোৱাৰ আগতে চাহ তাহ দি আহোঁ আৰু কেতিয়াবা ৰবিবাৰৰ দিনা দিনটো দেউতাৰ লগত পথাৰতে থাকো এনে ভাল লাগে আৰু পথাৰত থাকি আৰু খেতিৰ বিষয়ে আমাৰ দেউতায়ে শিকাইছিল বহুত ধান কাটিব কেনেকে লাগে বা কঠিয়া তুলিব কেনেকে লাগে ধানৰ মুঠিয়া কেনেকে বান্ধিব লাগে হাল বাব লাগে কেনেকে তাৰ পিছত নাঙলৰ ডিলাটো চাচাটো কয় কেনেকে কৰিব লাগে তাৰ পিছত মানে খেতি কোদাল পাৰিব লাগে আলি কেনেকে দিব লাগে কোদালেৰে বা আলিৰ কাষটো কাটি উঠি আলিখিনি আকৌ আলিটো কটাৰ পিছতে আকৌ তাৰ মাটিখিনি বৰ ধুনীয়াকে এ মানে আঁতৰলে দলিয়াব লাগে তাৰপিছত মৈত উঠি ভাল লাগে গৰু হাল যেতিয়া মানে মৈ খান জুৰি ল'ব তেতিয়া আমাক তুলি দিয়ে লাহে লাহে আগৰ দিশে দেউতা থাকে বা আমি পিছত মৈত উঠি ভাল পাওঁ তাৰপিছত মই পথাৰ পৰিচালনা কমিটিৰ প্ৰেচিডেণ্ট আছিলোঁ আপোনাৰ আমাৰ পাঠেৰিঘাট চাৰ্কোল মহকুমা জিলা কৃষি বিষয়াৰ কাৰ্যালয় আছিল হেৰি পাঠেৰিঘাট তাৰপৰা বহুত মানে তেওঁলোকে বীজ দিছিল সেই বীজ মতে ৰাইজকো বিলালো এবাৰ আলুয়ে আনিছিলোঁ বহুত আলু তিনিশ কুণ্টল আলু আনি আমি বোনমাঝা জি পিত বিলাইছিলোঁ তাৰপিছত দুই হাজাৰ ছয়ত গ'লো নেকি মই দেলহি পিছাত পিছাত যায় মই পচিঁশ দিন তাতে ট্ৰেইনিং কৰিলোঁ আমি গ'লো আপোনাৰ হাৰিয়ানা গ'লো তাৰপিছত আগ্ৰা গ'লো তাৰপিছত এইটো কি জাগা আছিল মই পাহৰিলোঁ জাগাটোৰ নাম তাত গ'লো এই যায় তাতে আমি এগ্ৰিকালচাৰৰ হেৰিটো চালোঁ খুব ভালেই লাগিছে আৰু তাত যিগিলা খেতি কৰে চিচটেমবিলাক বেলেগ ধৰণৰ আলু খেতি দেখুৱাইছে সৰিয়হৰ খেতি দেখাইছে আমাক আৰু ঘৰতো কৰা যায় সেই অনুপাতে তাৰ পৰাও মই এটা বীজ আনিছিলোঁ আৰু আমাৰ অসমৰ এজন আমি ডক্টৰেট পাইছিলোঁ ৰুবিন বৰদলৈ বুলি তেখেতে আমাক বহুত খিনিয়ে মৰম কৰিছিল আৰু তাত খেতিৰ প্ৰচেচবিলাক বেলেগে বেলেগকে কৰে আৰু সেইমতে আমিও কৰিছিলোঁ আৰু এচ আৰ ডিৰ পৰাও ট্ৰেইনিং কৰিছিলোঁ এচ আৰ ডিৰ পৰা কেনেকে মানে এই ধান ৰুব লাগে ধানৰ কঠিয়াটো কেনেকে পাৰিব লাগে কিন্তু আমাৰ আৰ্থিক অৱস্থা বেয়া কাৰণে আমি অঁ ৰাইজকো সেইমতে আমি পৰামৰ্শ দিলোঁ আৰু নিজেও কৰিছিলোঁ কিন্তু মালভোগ কলটো কেনেকে ৰুব লাগে আমি ধৰক সাৰ নিদিয়াকে বা তাত এটা কেঁচু হয় কেঁচুটো মানে এই মাৰিবৰ কাৰণে কি মানে বনঔষধি দিলে তাৰমানে কেঁচুটো মৰে আমাৰ আমি দিওঁ এইটো বস্তু আমাৰ এটা মানে ইয়াতে বিষাক্ত এটা মানে হেৰি আছে বন আছে এই আমি তাক সেই বনটো মানে উভালি আনি গাতটোৰ ভিতৰত দিওঁ দিয়াৰ পিছত আমি বিহলঙি বুলি কওঁ এই গাতটোৰ ভিতৰত দিলে তাৰমানে গাটতো যেতিয়া সেই বস্তুটো পচিব পচাৰ পিছত মালভোগ কলডাল তাতে দিলে তাৰমানে দি উঠি মাটি জাপি দিয়াৰ পিছত তাৰ যিগিলাক মালভোগ কলৰ কেচু আছেই সেইবোৰ মৰি যায় আৰু বহুত ধৰণৰ তাৰপিছত আৰু খেতিৰ বিষয়ে মই কৰিছোঁ বা এতিয়াও কৰি আছোঁ আৰু ভালো লাগে খেতি কৰি কিন্তু আমাৰ ইয়াতে বান্দৰৰ কাৰণে বহুত মানে অসুবিধা আৰু বান্দৰৰ কাৰণে আমি চাকচেচফুল হ'ব পৰা নাই খেতি গতিকে আমি মই বিজ্ঞান কেন্দ্ৰৰ পৰাও যোগাযোগ কৰোঁ গতিকে বিজ্ঞান কেন্দ্ৰয়ো মোক দিছিল তেতিয়া এজন মহন্ত আছিল তেওঁ যোৰহাটৰ এই আপোনাৰ হেৰি এই আৰু এতিয়া আমাৰ এগ্ৰিকালচাৰৰ পৰা পাওঁ কিন্তু মই এটা বস্তু আমি আমাৰ ইয়াত মানে বড়ো ধানৰ খেতিতো নহয় আমাৰ ওখ জাগা কিন্তু সৰিয়হ হয় বা মাকেই হয় বা কুঁহিয়াৰ হয় আদা বা অন্যান্য হেৰি হয় কিন্তু আৰু আমাৰ বান্দৰৰ কাৰণে আমি মানে ঘৰত কিছু কিছু খেতি কৰাৰ কাৰণে অসুবিধা হয় আলুৰ খেতি কৰিছিলোঁ এবিঘা বা আৰেই কঠা মাটিত আলুৰ খেতি কৰিছিলোঁ আমাৰ যিটো আমি অসমীয়া আলু আমাৰ পাটনা আলু বুলি কওঁ আমি হেৰি আলুটোও কৰিছিলোঁ খাছিয়া আলুটো তাত আৰু বাহিৰত দেখিলোঁ যি আলুৰ খেতিতোৰ তেওঁলোকৰ পদ্ধতিবিলাক বেলেগ ধৰণৰ আৰু তেওঁলোকে গোটেই ব্যৱসায় লাইনত কৰে গাত গাত খান্দি বা আমিও হেনেকুৱা পদ্ধতি এটা কৰিছিলোঁ কিন্তু লাভৱান হৈছিলোঁ কিন্তু আমাক উয়ে অলপ শেষ কৰি দিছিল আলুটো গোতেই আলুগিলাক উয়ে খায় পেলাই থৈ মানে সেনেকে চাকচেচফুল হ'ব নোৱাৰিলোঁ হ'লেও আমি কিছু কিছু খেতি পাইছোঁ কিন্তু এতিয়া কথা হ'ল আমি খেতিটো কৰি ভাল লাগেই কিন্তু যিকোনো ক্ষেত্ৰত মানে আমাৰ মানে প্ৰধান শক্ৰ হ'ল বান্দৰ বান্দৰৰ কাৰণে আমি মানে চাকচেচফুল হ'বা পাৰা নাই আৰু খেতিৰ সৈতে আমাৰ বহুত খিনিয়ে হেৰি আছেই মানে লাভৱান হ'ব পাৰোঁ আমি গতিকে খেতিৰ ওপৰত মোৰ যথেষ্ট অভিজ্ঞতা আছে